এই আছোঁ কোৱাচোন ঘৰতে আছোঁ অঁ চৰাইদেউলৈ আহিছিলা এই গধূলি ট্ৰেইন আছে শিমলুগুৰিত উঠি দিব পাৰিবা শিমলুগুৰিত নামি দিলে হ'ব চৰাইদেউৰ পৰা নহ'লে ভজোতো নামিব ভজোতো ভজোত গ'লে অলপ বে বেক হ'লে অলপ দূৰ হয় এই শি হেৰিতে শিমলুগুৰিতে সুবিধা হয় অঁ অঁ ট্ৰেইনত গ'লে ভাল হয় শিমলুগুৰিত পাই যাবা শিমলুগুৰিত নামিলে এইডোখৰ অটো লৈ পতককৈ ট্ৰেইন ষ্টেশ্যন নহ'লে খোজ কাঢ়ি যাব পাৰিবা ট্ৰেইন ষ্টেশ্যনলৈ অং ঠিক আছে